আমাৰ তাৰমানে এই বিহু তিনিটা যেনেকৈ বহাগ বিহু কাতি বিহু মাঘ বিহু আমি বহাগ বিহুত সেই কৰোঁ মানে বহাগ বিহুত আমি গৰু প্ৰথম দিনা আমি গৰু বিহু বুলি কওঁ গৰু বিহুত গৰুক গা পা ধুৱাই আমি গধূলি নতুন পঘাৰে বিয়ান দি আৰু ছেকেণ্ড দিনাখান মানুহ বিহু মানুহ বিহুৰ দিনা আমি আমি নিজে নিজে ভাল কাপোৰ কানি পিন্ধো তাৰপিছত এইবাৰ আমাৰ আহিল কাতি বিহু কাতি বিহুত আমি আমাৰ ওচৰে পাজৰে থকা চুবুৰীয়া একেলগে লগ হৈ সকলোৰে ঘৰে ঘৰে তুলসী গছ ৰোপণ কৰোঁ ৰোপণ কৰি আমি তাৰ তুলসীৰ তলত শৰাই আগবঢ়াওঁ আৰু চুবুৰীয়াসকলোৰে সদস্যবোৰ যায় চবৰে ঘৰে ঘৰে যাই আমি সেই গৃহস্থক আশীৰ্বাদ দি শৰাইখন ভাঙি চবে ঘৰলৈ উভতি আহোঁ তাৰপিছত তাৰপিছতে আহে আমাৰ মাঘ বিহু মাঘ বিহুত আমি সেই কৰোঁ মেজি বনাওঁ মেজি বনাই বিহুৰ দিনাখন আমি মেজিটো জ্বলাই দিওঁ